এদিন হাঁহ চৰাইছিলোঁ হাঁহ চৰাই থাকোঁতে ওপৰেদি উৰি বৰ ডাঙৰ চৰাই এটা আহিলে আহি পেলাহেনি সেই চৰাইটোৱে কি কৰে বোলে হাঁহ পোৱালিকেইটা চৰাই থকাত আহি থাপ মাৰি ধৰিলেহি থাপ মাৰি ধৰি কি কয় বোলে হাঁহ হাঁহ পোৱালি এটা ধৰি লৈ গুচি গ'ল নহয় লৈ গুচি গালত মই বহুত দূৰলৈকে খেদিলোঁ তাৰপৰা নোৱাৰিলোঁ ধৰিব নোৱাৰিলত তেতিয়া সিফালৰপৰা এজনী ঢেঁতু চৰাই আহিলে ঢেঁতু চৰাইজনীয়ে তাক যিমান পাৰে সিমান খুটিছে নাই নোৱাৰেহে নোৱাৰে যিমান পাৰে আকৌ খুটে ইফালে যায় আকৌ খুটে তাৰপৰা একদম নাই ঢেঁতু চৰাই খেদিলৈ শুইছে ঢেঁতু চৰাই খেদলৈ ফুৰিলেতো তাৰমানে হাঁহ পোৱালিটো এৰি দিয়া নাই লাষ্টত গৈ থৈ আৰু কি কয় বোলে হাঁহ পোৱালিটোৰ হেঁতি লৈ গুচি গ'ল লৈ গুচি গৈ গছৰ ডালত পৰিলেগৈ গছৰ ডালত পৰিলেতো ঢেঁতু চৰাইটোৱে একদম খুটিয়ে আছে খুটিয়ে আছে তেও তাৰমানে এৰি দিয়া নাই হাঁহ পোৱালিটো তাৰপৰা আৰু সেয়া গ'ল গৈ পেলানি তাৰপিছতে আৰু আহিলে আহি লৈ মই আকৌ হাঁহৰ ওচৰলৈ আহিলোঁ আহি তাতে আকৌ বৰ ডাঙৰ বৰটোকোলা এটা পৰি আছে বৰটোকোলাটোৱে বৰ ডাঙৰ ডাঙৰ মাছ গৰৈ মাছ ধৰি ধৰি খাই আছে অঁ গৰৈ মাছ ধৰি ধৰি খাই আছে খাই থাকোঁতে দেখিলোঁ নহয় গৰৈ মাছ দেখোন খুব ওলাইছে তাত এই বৰটোকোলাটোৱে খাই আছে তাৰপৰা বৰটোকোলাটো খেদি গ'লোঁ বৰটোকোলাটো উৰিবই পৰা নাই তাৰপৰা বৰটোকোলাটো খেদি যোৱাৰ লগে লগে তাৰপাছতে আকৌ এইটো কি চৰাই ৰ'ব দেই এইটো কিবা চৰাই এইটো কিবা চৰাই বুলি কয় কি এইটো বগা বৰ কিবা চৰাই এটা বুলি কয় সেই চৰাইটো দেখিলোঁ চৰাইটোও মাছ খাই আছে মাছ খাই থাকিলত তাৰপিছতে সেইটোও খেদিলোঁ খেদিলত তাৰপিছতে গৈ পেলানি আকৌ হেৰি এখন ফিচাৰীত পৰিলেগৈ ফিচাৰীত পৰিলত ফিচাৰীখনতো আকৌ দেখিলোঁ হেৰি কি কয় বোলে এইটো শেৱালি হাঁহ শেৱালি হাঁহ বহুত পৰি আছে তাত তাৰমানে ইমানেই পৰি আছে শেৱালি হাঁহ তাৰমানে ফিচাৰীখন ভৰ্তি হৈ আছে ফিচাৰীখন ভৰ্তি হৈ আৰু হেঁতি দলৰ ওপৰত উঠি পৰি আছে আৰু তাৰপাছত মই তাৰপিছতে আমাৰ মানুহজনক ক'লোঁ দেই মই বোলো এটা কথা নহয় ফিচাৰীখনত ইমান পৰিছে বোলো হেৰি শেৱালি হাঁহ এটা ধৰে নেকি নাই নধৰোঁ বোলে হেঁতি উৰণীয়া বস্তু থাকক তাতে বোলে সেনেকৈ ক'লে তাৰপৰা ক'লত তাৰপৰা আৰু শেৱালি হাঁহখিনি ভাওংকৈ উৰি গ'ল গ'লত তাৰপিছতে আকৌ কনুৱাকেইটামান পৰিলহি কনুৱাকেইটা আহি তাৰপিছতে সেয়াত পৰি পেলানি ৰখি আছে আৰু কনুৱাকেইটাই ইফালে গৈছে মাছ চাইছে সিফালে গৈছে মাছ চাইছে কনুৱাকেইটা কনুৱা উৰি উৰি তাৰপিছত আকৌ কনুৱা আহি উৰি গুচি গ'ল উৰি গুচি গ'লত কনুৱাকেইটা গ'লত তাৰপিছত আৰু নাই আৰু